হেল্ল'

হয় কওকচোন মই হয় মই গুৱাহাটী পালোঁহি এতিয়া মই মানে ভাবি পোৱা নাই কোনটো জেগাত ভালদৰে প্ৰাকৃতিক পৰিৱেশটো মই উপভোগ কৰিব পাৰিম আপুনি অলপ কৈ দিয়কচোন

হয় হয় হয়

এই

তিনিদিনমান সময় ন এই এই তিনিটা পৰিৱেশ মই গোলাঘাট ডিষ্ট্ৰিকতে পামনে চাবলৈ হয় হয় এতিয়া মানে এই জেগাখিনি আপুনি মোক চোৱাত সহায় কৰিবনে নে আপুনি মোক লোকেশ্যনখিনি পঠিয়াব হয় অঁ অঁ কাজিৰঙা বুলি যে কৈছে এই এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত সেই জেগাকণেই কাজিৰঙা নহয় জানো অঁ অঁ মই বাৰু অলপকৈ সেই গুগলত পঢ়িবলৈ পাইছিলোঁ তথাপিতো ইমান ভালদৰে গম পোৱা নাই

অঁ হয় হয় গম পাইছোঁ অঁ অঁ অঁ তাত মানে মই অকলেও জীপ চাফাৰী কৰিবপৰা যাব হয় গাইড থাকিব ন অঁ অঁ

এমাউণ্ট মানে এমাউণ্টবোৰ কিমান কিমান হ'ব মানে জীপ চাফাৰী বা টোটেলটো হয় হয় বাকী মই তিনিদিনত চাই মেলি গুৱাহাটী ৰিটাৰ্ণ ঘূৰি আহিব পাৰিম

সম্ভৱ নহয় অঁ হয় হয় আৰু এটা নাম কৈছিলে কি বদ্ধিষ্ট টেম্পল নে কি হয় হয় অঁ অঁ হয় হয় হয় হয় হয় হয় হয় হয় তেতিয়া মই অঁ হয় হয় উপভোগ কৰিব মই তেনেকুৱা কিছুমান পৰিৱেশ উপভোগ কৰিম বুলিয়ে মই ইমান দূৰৰপৰা আহিছোঁ আৰু তাত আপোনালোকৰ নাম্বাৰখিনি মই পালোঁ বাৰু তাত জনালে মোক আপোনালোকে এইখিনি কথা বুজাই দিব ক'ত কেনেকৈ ফুৰিব লাগে ক'ত কেনেকৈ চাফাৰী কৰিব লাগে হয় ধন্যবাদ আপুনি তেতিয়া মই তেতিয়া মই কালিলৈ মই ৰাতিপুৱা চাৰিটামান বজাতে ওলাই দিম হয় হয়

ঠিক আছে ধন্যবাদ এইটো মোৰ ফোন নাম্বাৰ আপুনি এইটোতে ক'ল কৰিব ঠিক আছে ধন্যবাদ